অসমৰ ৰাইজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰাত অসমীয়া ভাষাটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আজিকালি দেখা গৈছে যে অসমীয়া ভাষাটো সকলোৱে আদৰি লৈছে আনকি বিদেশী ৰাষ্ট্ৰসকলেও অসমীয়া ভাষাটো শিকিবলৈ চেষ্টা কৰে অসমৰ সংস্কৃতি যেনে বিহু বিহু হৈছে এটা অসমৰ প্ৰধান প্ৰধান উৎসৱ আৰু এই উৎসৱ অসমত অসমীয়া মানুহে পালন কৰে এই যেনেকৈ বিহু তিনিটা পালন কৰা হয় কাতি বিহু মাঘ বিহু আৰু ব'হাগ বিহু ব'হাগ বিহুত মানুহে বহুতো বিহু বিহু উৎসৱ পালন কৰা হয় যেনেকৈ হুঁচৰি বিহু নৃত্য জেংবিহু আদি আৰু এই নৃত্যসমূহ অসমৰ মানুহে অসমৰ অসমীয়া মানুহে বিদেশত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে আৰু বিদেশী বিদেশী মানুহেসকলেও আৰু সুন্দৰভাৱে আঁকোৱালি লৈছে আৰু সকলোৱে বহুত ভাল পাইছে যেনেকৈ কিছুমান দেশ আছে আফ্ৰিকা ৰাছিয়া আমেৰিকা আদি বিদেশী পৰ্যটক বা বহুতো পৰ্যটক অসমলৈ আহি অসম ভ্ৰমণ কৰিছেহি আৰু তেওঁলোকে অসমীয়া সংস্কৃতি আৰু অসমীয়া ভাষাটো শিকিবলৈ বহুতো চেষ্টা কৰে আমি দেখিবলৈ পাইছোঁ যে বহুতো বিদেশী যুৱতী অসমীয়া যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আৰু সুন্দৰভাৱে অসমীয়া সংস্কৃতি ভাষা আদি সুন্দৰভাৱে আঁকোৱালি লৈছে নিজৰ নিজে শিকিবলৈ চেষ্টা কৰিছে আমি দেখিবলৈ পাইছোঁ এই বিদেশী যুৱতীগৰাকী যুৱতীসকল সুন্দৰকৈ অসমীয়া ভাষা ক'বলৈও পাৰিছে আনকি বিদেশী মানুহসকলে যেনেকৈ আফ্ৰিকা আফ্ৰিকা দেশৰ ল'ৰা ছোৱালীয়ে ৰিলছ অসমীয়া গানত ৰিলছ বনায় অসমীয়া গানত লিপছিংক কৰি ৰিলছ বনায় গতিকে আমি এইবোৰ দেখিবলৈ পাইছোঁ যে এনেকৈ আমি চাবলৈ গ'লে ক'ব পাৰোঁ যে অসমীয়া ভাষা আগতকৈ বহুতো উন্নত হৈছে সকলোৱে সমগ্ৰ পৃথিৱীতে অসমীয়া ভাষা জনা হৈছে কেইদিনমান আগতে অসমৰ বিহু গিনিছ ৱৰ্লড গিনিছ বুকত ৱৰ্লড ৰেকৰ্ড কৰিছে এই অসমীয়া বিহুটিয়ে এই বিহু পালন কৰা হৈছিলে গুৱাহাটীৰ ষ্টেডিয়ামত নেহেৰু ষ্টেডিয়ামত